অসমৰ ইতিহাসৰ লগত জড়িত স্মৃতিসৌধ বুলি ক'লে কামাখ্যা মন্দিৰ হাজোৰ পুৱামক্কা আৰু চিত্ৰকলাৰ হিচাপে গীত গোবিন্দ হস্তী বিদ্যানত সাঁচিপাতৰ পুথি ভাস্কৰ্যৰ ভিতৰত মদন কামদেৱ মন্দিৰত থকা পুৰণি ভাস্কৰ্য শিৱসাগৰ শিৱদৌল শিৱসাগৰৰ তলাতল ঘৰ শিৱসাগৰৰ ৰংঘৰ বাকৰি আদিৰ নাম উল্লেখ কৰিব পাৰি